নাই প্ৰথম কথা ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ গণতন্ত্ৰত ৰাজনৈতিক দলে এটা বিশেষ ভূমিকা লয় ৰাজনীতিত বহুত ৰাজনৈতিক দল থাকে এতিয়া বৰ্তমান সময়ত দেখা গৈছে এই ৰাজনৈতিক দলবিলাকত যিবিলাক নেতা বা পালিনেতা থাকে সেইবিলাক খুব সুবিধাজনক নহয় বহুত ৰাজনৈতিক দলত নিৰ্বাচন খেলে কিছুমান বহুত ফ'ৰ টুৱেণ্টি ব্যক্তি আৰু সেইবিলাকৰ সেইবিলাক ব্যক্তিয়ে নিৰ্বাচন নিৰ্বাচন খেলি নিজকে তাৰমানে চাফা হোৱাটো বিচাৰে বৰ্তমান সময়ত দেখা গৈছে বৰ্তমান সময়ত দেখা গৈছে বহুত ব্যক্তিয়ে এনেকুৱা আছে যে ৰাজনীতিয়ে কৰি মই তাৰমানে নিজকে চাফা হৈ ল'ম আৰু সেইবিলাক ব্যক্তি নিৰ্বাচন খেলে আৰু কোনো ন্য়ূনতম শিক্ষাগত অৰ্হতা নাই কিছুমান ডিচি এছপি ইমান পঢ়ি যায় পঢ়ি থাকে কিন্তু সেই অশিক্ষিত ব্যক্তিবিলাকৰ তলত সিহঁতে তাৰমানে সেই চাকৰি কৰিবলগা হয় বা সিহঁতৰ কথা শুনিবলগা হয় মোৰ মতে ৰাজনীতিত এইটো কৰিব লাগে সিহঁতৰ ন্য়ূনতম শিক্ষাগত অৰ্হতাটো এটা বান্ধি দিব লাগে কিছুমান এনেকুৱা সাংসদ বা মন্ত্ৰী বিধায়ক আছে নিজৰ চহীটো মাত্ৰ কিবা কৰি লিখিব জানে কিন্তু সিহঁতে এখন দেশ চলায় বা এখন আইন প্ৰণয়ন কৰে কিন্তু সেইটো কথা ঠিক হোৱা নাই বৰ্তমান ভাৰতবৰ্ষৰ গণতন্ত্ৰত এইটো বেয়া বেয়া কথা